হেল্ল' অঁ হয় অঁ কওচোন হয় অঁ আপোনাৰ প্ৰথমতে কওক মানে ষ্টাফ কেইজন আছে অঁ তেন্তে আমি দুখন গাড়ী হ'লে হৈ যাব চাগে অঁ গাড়ীকেইখন বাৰু আপোনালোকে একো প্ৰ'ব্লেম নাপায় অঁ এতিয়া মানে কোন ঠাইৰ পৰা ঘূৰিম বুলি ভাবিছে মানে

তেওঁলোকে আপোনালোকক সহায় কৰিব অঁ ন অঁ একো অসুবিধা নহয় আহিব পাৰে অঁ আপোনাৰ এদিন দুদিন বুলি নহয় আপোনাৰ লাগিবই সপ্তাহমান লাগিব

অঁ সেনেকে আহি মেলি আৰু আমাৰ ধেমাজি মালিনী থানতো চেৱা কৰিব পাৰিব অঁ এইবোৰ আহি মেলি আপোনালোকে

হয়

আপোনালোকক গাইডৰটো প্ৰয়োজন আছে

আৰু আৰু সংখ্যা কিমান আছিলে মানে কিমান দিনজনে যাব আপোনাৰ ষ্টাফ অঁ অঁ হ'ব আপোনালোকে আহিব

অঁ মোৰ বাৰু গাড়ীৰ ব্যৱস্থাটো আছে গাড়ী সকলো মেৰামতি কৰা আছে মানে গাড়ীৰ পৰা আপোনালোকে একো সুবিধা নাপায় কোনো ধৰণৰ সুবিধা নাপায় আৰু লগত আপোনালোকৰ স্পেচিয়েল গাাইডৰ ব্যৱস্থা কৰিম

অঁ অঁ অঁ অঁ অঁ হ'ব দিয়া অঁ অঁ অঁ হ'ব অঁ যোগাযোগ কৰি থাকিব অঁ হ'ব অঁ ৱেলকাম